অঁ হেল্ল' দীপক

এই দোকানখন বন্ধ হৈ আছে এই মই ঘৰত ৰেচন নাইকিয়া হৈ গৈছে চাউল নাই দালি নাই তেল নাই পিঁয়াজ নাই এইবিলাক এনেকৈ ৰেগুলাৰ কাষ্টমাৰ মই তোমাৰ তাতে বাকী খাই থাকোঁ আৰু এনেকৈ কৰিলে কেনেকৈ হ'ব অঁ এতিয়া এতিয়া দোকানতে আছা নে অঁ অঁ এই যোৱা মাহৰ পে'মেণ্টটোও দিয়া নাই বাৰু এতিয়া দিম আজি গৈ দি দিম পে'মেণ্টটো দি আৰু কিছুমান বস্তু আনিব লাগে বিহু আহি পালে হেঁ আচ্ছা মই গৈ আছোঁ দেই এই এই এই হেৰি আলুটো আনিছানে নাই তুমি বিহু বুলি এই গৰিয়া আলুটো অঁ অঁ অঁ গৰিয়া আলু লাগিব মই গৈ আছোঁ বাৰু আৰু সেই এটা কথা হ'ল নহয় এই উৰুকা বুলি তুমি এইবাৰ অকণ দামটো অকণমান কমাই ধৰিবা আলু চালু আলু পিঁয়াজৰ এইবিলাক ইমান দাম চেপি চেপি ধৰা এনেকৈ নহ'ব নহয় আঁ নাই মই মই বেলেগ মাৰ্কেটতো সুধিলোঁ আলু দা আলুটো এতিয়া ওঠৰ টকাকৈ বেলেগ জেগাতে তুমি বিছ টকা বিছ টকাকৈ লৈ আছা তাহানিৰ পৰাই এইটো নতুন আলু এতিয়া বিছ টকা নহয় নহয় অঁ আৰু পিঁয়াজো তুমি চল্লিছ টকাকৈ লোৱা নহয় নহয় পঁয়ত্ৰিছ টকাকৈ পিঁয়াজ মাৰ্কেটত এভেইলেবোল

অঁ অৰ্ডাৰ ৰেট'টো অকণমান কমাই ধৰিবা দেই মই গৈ আছোঁ অঁ অঁ আচ্ছা হেৰি